বিহু সম্পৰ্কত আজিকালি বহু ধৰণৰ চৰ্চা হৈছে বিতৰ্ক হৈছে বিহুৰ সৌন্দৰ্য নোহোৱা হৈছে পুৰণিৰ বিহুৰ যিটো ঐতিহ্য সেইটো নোহোৱা হৈছে এনেধৰণৰ সততে আমি শুনিবলৈ পাওঁ কিন্তু এটা কথা আমি লক্ষ্য কৰিব লাগিব বিহু সংস্কৃতি বুলি ক'লে সংস্কৃতি বুলি ক'লেই এখন বোৱতী নদীৰ লগত তুলনা কৰা হয় গতিকে বিহু সংস্কৃতি ইয়াৰ ব্যতিক্ৰম হ'ব নোৱাৰে আমি এটা কথা ভাবোঁ যে আমি পুৰণিৰ লগত নতুন সংযোগ কৰিলেহে পৃথিৱীখন গতিশীল হয় প্ৰগতিশীল হয় আমি আগবাঢ়ি যাব পাৰিম নহ'লে একেটা যুগতে আমি থাকি যাব লাগিব আমি যদি পুৰণিখিনিকে যদি ধৰি থাকোঁ নতুন তাৰ লগত যদি নতুনখিনি যদি আমি আমি সংযোগ নকৰোঁ তেতিয়া আমি অস্ত যুগতে থাকি যাম আমি মানুহে অস্ত যুগতে থাকি গ'লোহেঁতেন গতিকে আমি যে আগবাঢ়ি গৈছোঁ আজি যে ভাৰ্ছোৱেল পৃথিৱীলৈ যে আগুৱাই যাব পৰা হ'লোঁ তাৰ মূলতঃ হ'ল আমাৰ মানুহৰ যিটো উদ্ভাৱনমুখী যিটো প্ৰতিভা এই প্ৰতিভাৰ কাৰণে সেইটো হ'ল অৱশ্যে গতিকে আজি বিহুৰে বহু স্থান সলনি কৰিছে পূৰ্বৰ যিটো বিহু বিহু প্ৰথমতে গছ তলৰ পথাৰৰ বিহু আছিলে তাৰপিছত চোতাললৈ আহিলে চোতালৰ পাছত আমাৰ স্বৰ্গদেউসকলে চোতাললৈ আনিলে তাৰপাছত আমি মঞ্চত বিহুক স্থান দিলোঁ প্ৰথম অৱস্থাত মঞ্চত দিনৰ ভাগতে হৈছিলে তাৰপাছলৈ আকৌ মঞ্চৰ গোটেই গোটেই ৰাতিয়ে হ'বলৈ ধৰিলে গতিকে এনেকৈ বিহুৰ পৰিৱৰ্তনটো হোৱাতো স্বাভাৱিক আৰু আজিকালি যিহেতু টেকন'লজি আহিল উন্নত টেকনল'জি আহিছে আৰু এই বিহুৰ বহুবোৰ কথা সম্পাদনা কৰিব পৰা হৈছে আজিকালি বিহু অনুশীলন হৈছে প্ৰশিক্ষণ হৈছে আৰু বিশেষকৈ সময়ৰ প্ৰতি সচেতন হোৱাৰ কাৰণে মানুহে যিহেতু এখন ক্ষুদ্ৰ মঞ্চত যিহেতু বিহু প্ৰদৰ্শন কৰিব লগা হয় বিহু প্ৰদৰ্শন কৰিবলৈ যাওঁতে সময়ৰ কথাটো আহি যায় এটা পোন্ধৰ মিনিটৰ ভিতৰত এ এখন বিহু প্ৰদৰ্শন কৰিবলৈ যাওঁতে বিহুৰ নাচ গান নৃত্য পদ ঘোষা আটাইখিনি কথা লক্ষ্য কৰি পেলাই সেইখিনি সময়ৰ ফ্ৰেমত আবদ্ধ কৰিব লগা হয় গতিকে তেনেকৈ মোবাইলৰ বা টি ভিৰ যুগত বিহুৱে নিশ্চয় তাৰ পু পুৰণি যিটো গুণ গৰিমা বা যিটো সৌন্দৰ্য সেইটো নাশ হৈছে এইকাৰণে মই ক'ব খুজিছোঁ যে ধৰক আগতে চোতালৰ বিহুত নাচনীজনী সোমাই আহিবৰ কাৰণে দীঘলীয়াকৈ এটা চাপৰ মাৰে সেই চাপৰটো মঞ্চত যিহেতু পোন্ধৰ মিনিটত এটা এযোৰা হুঁচৰি যেতিয়া প্ৰদৰ্শন কৰিব তেতিয়া সেইটো কেতিয়াও সম্ভৱ নহয় গতিকে ঢোলৰ চাপৰবিলাক খৰা হৈছে দেখিবলৈ সুৱলা হৈছে ঢলা ঢোলৰ চাপৰবিলাক আগতকৈ অলপ খৰা হৈছে কিন্তু সেই বুলি সুৱলাও হৈছে গতিকে দীঘলীয়া চাপৰবিলাক পৰিহাৰ কৰিব লগা হৈছে গতিকে এনেকুৱা এনে পৰিপ্ৰেক্ষিতত বিহুৱে স্ব যি মহিমা সেই মহিমা হেৰুৱাইছে বুলি নাই হেৰুৱা বুলি আমি ক'ব নোৱাৰোঁ হেৰুৱাইছে কিন্তু মই এগৰাকী প্ৰগতিশীল চিন্তাৰ মানুহ হিচাপে মই এইটো কথা ক'ম যে আমি পুৰণিৰ লগত নতুন সংযোজন কৰিবই লাগিব তেতিয়াহে আমি এটা গতি লাভ কৰিব পাৰিম গতিকে বিহু ক্ষেত্ৰতো এইটো কথা প্ৰযোজ্য হ'ব বুলি মই ভাবোঁ গতিকে বিহু নামত বিহু নাচত আটাইবোৰ দিশত বিহু সাজ পোচাকত সকলো দিশত পৰিৱৰ্তনটো কাম্য কিন্তু আমি এগৰাকী অসমীয়া বিহু প্ৰেমি মানুহ হিচাপে এটা কথাই আহ্বান কৰিম যে বিহুৱে যাতে ইয়াৰ যিটো প্ৰকৃত যিটো আত্মা সেই আত্মাটো যাতে হেৰাই নাযায় সেইটোৰ প্ৰতি আমি সকলো মানুহেই আমি সচেতন হ'ব লাগিব